পাঁচশ পাঁচ হাজাৰ ধৰক এক লাখ পঞ্চাছ হাজাৰ ত' পাঁচ লাখ পঞ্চাছ হাজাৰ আঠ লাখ বিছ হাজাৰ আৰ দুই লাখ দুই লাখ দহ হাজাৰ সাতান্নব্বৈ পচপন্ন আঠচল্লিছ